ডাঙৰ সফলতা বুলি ক'ব গ'লে প্ৰথম কথা হৈছে কি সেই টানৰ দিনত অসম চৰকাৰৰ সচিবালয়ৰ নিচিনা অফিচ এটাত চাকৰি পোৱাটোৱে বহুত ভাগ্যৰ কথা আছিল গতিকে তাত সুকলমে চাকৰি কৰি কোনো দিন কোনো ধৰণৰ বেয়া কৰ্মচাৰীৰ পৰা বেয়া মাত নুশুনি চবৰে মৰম আৰু এই মৰমৰ মাজত একত্ৰিছটা বছৰ চাকৰি কৰিলোঁ কোনো দিনে কোনো ধৰণৰ কোনো দাগ নালাগিল আৰু সফলভাৱে এসময়ত ৰিটায়াৰমেণ্ট ল'ব পাৰিলোঁ সেইটোতকৈ ডাঙৰ সফলতা আৰু কি থাকিব পাৰে গতিকে সেইটো লৈ মই গৌৰৱান্বিত যিহেতু মোৰ চাকৰি কালত কোনো কলংকৰ দাগ লগা নাই আজিকালি যিবিলাক টিভিত আমি দেখি থাকোঁ গতিকে এতিয়া ভয় লাগে যে আমাৰ দিনত আমি কিমান ছিনচিয়াৰলী কাম কৰিছিলোঁ অফিচাৰৰ যিকোনো কথাত আমি মাত মাতিছিলোঁ বা তেওঁলোকৰ বাধ্য আছিলোঁ ৰুল ৰেগুলেশ্বনবিলাক আমি পঢ়িছিলোঁ ফলো কৰিছিলোঁ যেনেকৈ আমাক কাম কৰিব দিছিল তেনেকৈ আমি কাম কৰিছিলোঁ বিভিন্ন ধৰণৰ কামেই কৰিছিলোঁ কেতিয়াবা ৰাতি আঠটা নটা বাজি যায় কেতিয়াবা ৰাতিপুৱা সাতটাতে দৌৰিব লাগে তথাপি আমি বিনা বাক্যই কৰি আছিলোঁ গতিকে সেই চাকৰি কাল একত্ৰিছ বছৰ কৰি মই নিজে গৌৰৱান্বিত অসমৰ সচিবালয়ৰ নিচিনা অফিচ এটাত চাকৰি কৰি আৰু সুন্দৰকৈ অৱসৰ ল'ব পাৰি কোনো ধৰণৰ কলংকৰ দাগ নথকাকৈ অৱসৰ ল'ব পৰাটোৱেই মোৰ আটাইতকৈ গৌৰৱ মুহূৰ্ত